বাচন ধোওঁতে সাধাৰণতে বাচনবোৰত লাগি থকা প্ৰথমতে পানীয়ে আউদালি লৈ সেইখিনি বাচনখিনি চাফা কৰি লওঁ মানে ভাত বাচনবোৰত লাগি থকা ভাত দালি যি লাগি থাকে সেইখিনি প্ৰথমতে পানীৰে আউদালি চাফা কৰি লওঁ তাৰপিছত ফুটছাঁই আমি যিহেতু গাৱঁলীয়া মানুহ গাৱঁত বাস কৰোঁ গতিকে আমাৰ ফুটছাঁই আৰু চাবোন মিহলি কৰি বাচন বৰ্তনবোৰ মাজোঁ ফুটছাঁই ব্যৱহাৰ কৰিলে যিহেতু বাচন বৰ্তনবোৰ পূৰা জিলিকি থাকে মানে চাফা হৈ থাকে এটা ধুনীয়া চাফা এটা মানে বৰণ হৈ থাকে নহ'লে অকল যদি আমি শুদা চাবোন ব্যৱহাৰ কৰোঁ তেতিয়া বিশেষকৈ কাঁহৰ বাচন বৰ্তনবোৰ এটা ক'লা চামনি পৰি যায় যদি ফুটছাঁইৰ লগত চাবোন মিহলি কৰি বা কাহঁৰ কাঁহীবিলাকত বিশেষকৈ মাজোঁ তেতিয়া কাহঁৰ কাহীকেইখন পূৰা চাফা বগা চক্চকীয়া হৈ থাকে আৰু তেল জাতীয় বাচন ধুবলৈ হ'লে বিশেষকৈ আমাৰতো অসমীয়া মানুহ অসমীয়া অসমীয়া মানুহৰ প্ৰিয় খাদ্য বিশেষকৈ মোৰ প্ৰিয় খাদ্য হৈছে গাহৰি গাহৰি মাংস খাওঁতে যিহেতু বহুত তেল ওলায় গতিকে সেই তেলখিনি ধুবলৈ হ'লে প্ৰথমতে গৰম পানী কৰি লওঁ উতলা গৰমপানী বাচ তেল জাতীয় বাচনবিলাকত প্ৰথমতে ঢালি লওঁ তাৰ পাছত চাবোন আৰু ফুটছাঁইৰ দ্বাৰা মাজি দিওঁ তেতিয়া সোনকালে তেলখিনি আঁতৰি যাবলৈ মানে সুবিধা হয় নহ'লে অকল যদি শুদা চাবোনখিনি ব্যৱহাৰ কৰোঁ তেতিয়া সেই তেলখিনি আধা পৰিমাণে আঁতৰি যাব কিন্তু হ'লেও বাচনখিনি মানে তেলেতীয়া তেলেতীয়া এটা ভাৱ থাকে চুবলে মানে চুলেই ধুৱা যেন নালাগে ধুৱা যেন মানে ভালকৈ চাফা হৈছে যেন অনুভৱ নহয় গতিকে প্ৰথমতে ঘৰৰ উতলা গৰম পানী এখিনি যদি বাচন বৰ্তনখিনিত ঢালি দিওঁ তাৰ পিছত চাবোন আৰু ফুটছাঁই দি মাজি দিওঁ তেতিয়া তেলৰ পৰিমাণ অলপো নাথাকে একদম সম্পূৰ্ণভাৱে চাফা হৈ যায় তেলেত তেলেতীয়া বাচন তেলেতীয়া বাচন তেল লাগি থকা বাচন বৰ্তন ধুবলৈ ধুবলৈ মই সাধাৰণতে গৰম পানী ব্যৱহাৰ কৰোঁ